অঁ কুন্তী অঁ ভাত খাই বহিছোঁ আৰু অঁ অঁ অঁ আছোঁ কিন্তু কাম চলি আছে মটৰ কিনা আছেনে অঁ ঠিক আছে মই অলপ কোনদিনাখন যাব লাগে ত আগদিনাখনে ফোন এটা কৰিব লাগিব অঁ অঁ অঁ দৰ্মহা হ'লে জনালে কালি এদিন দুদিনমান আগতে ক'ব লাগিব দুদিন এদিন অঁ ঠিক আছে অঁ ঠিক আছে গুড নাইট